সাংবিধানিক দৃষ্টিকোণৰ পৰা ভাৰতবৰ্ষ যদিও ধৰ্ম নিৰপেক্ষ দেশ ভাৰতবৰ্ষত সকলো মানুহেই সকলো ধৰণে নিজৰ নিজৰ ধৰ্ম আচৰণ কৰাৰ সুবিধা আছে আৰু ইয়াত বিভিন্ন ধৰ্মাৱলম্বী লোকে বাস কৰে আৰু প্ৰত্যেকেই নিজৰ নিজৰ ধৰ্মৰ আচৰণ কোনো ধৰণৰ বাধা নোহোৱাকৈ ইয়াত পালন কৰিব পাৰে আৰু সেই ধৰ্ম সহনশীলতাই হৈছে ভাৰতীয় সমাজৰ এক অন্যতম বৈশিষ্ট্য আৰু এই বৈশিষ্ট্যই ভাৰতীয় সমাজক বিশ্বৰ ভিতৰতে এক অন্যতম স্থান প্ৰদান কৰিছে আৰু ধৰ্মৰ বিষয়ে মই ভাল লগা কথাটো হ'ল যে ধৰ্মৰ দুটা ভাগ থাকে তাৰে এটা হৈছে আধ্যাত্মিক আৰু আনটো হৈছে যিটো কায়িক দিশ আৰু ভাল লগা দিশটো হৈছে আধ্যাত্মিক দিশটো আধ্যাত্মিক দিশটোৱে মানুহক ভিতৰৰ পৰা সহনশীল কৰি ৰাখে আৰু মানুহক অন্য ধৰ্মৰ প্ৰতি অন্য ভাষা ভাষী লোকৰ প্ৰতি এক সহাৱস্থানিক মনোভাৱ পোষণ কৰিবলৈ অনুপ্ৰাণিত কৰে সেই দিশটোৱে ভাৰতবৰ্ষৰ ধৰ্মৰ ক্ষেত্ৰত এটা মন কৰিবলগীয়া দিশ আৰু বৈচিত্ৰৰ ঐক্য বজাই ৰখাৰ ক্ষেত্ৰত ভাৰতীয় নাগৰিকে কৰিবলগা কাম হিচাপে প্ৰথম কথা হৈছে এই দেশ যিহেতু এ এক এখন বহুজাতিক দেশ বহু ধৰ্মৰ বিভিন্ন জাতিৰ বিভিন্ন ভাষা ভাষীৰ লোকে ইয়াত বাস কৰে গতিকে নিজৰ ভাষিক নিজৰ সাংস্কৃতিক নিজৰ ধৰ্মীয় অস্তিত্ব বজাই ৰাখিও আনৰ ভাষিক আৰু আনৰ ধৰ্মীয় আৰু আনৰ সাংস্কৃতিক ঐতিহ্যত আঘাত নকৰাকৈ আনৰ ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হৈ যদি সকলোৱে সহাৱস্থান কৰে তেতিয়া হ'লে নিশ্চয় এখন সুন্দৰ সমাজ গঠন হ'ব আৰু সেইটোৱেই ভাৰত ভাৰতীয় নাগৰিক হিচাপে আমাৰ কৰিবলগা প্ৰথম কাম আনৰ ধৰ্ম আনৰ সংস্কৃতি আনৰ ভাষা আনৰ সাহিত্য আনৰ দৃষ্টিভংগীৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাতো